মই ৰান্ধি বহুত ভাল পাওঁ মই মানুহ আহিলে খুৱায়ো ভাল পাওঁ আৰু নিজে খায়ো ভাল পাওঁ ল'ৰা ছোৱালীকেইটা ল'ৰা ছোৱালী লগত লাগি সিহঁতক খুৱায়ো ভাল পাওঁ ৰাতিপুৱাৰ পৰা গধূলিলৈকে মোৰ ঘৰৰ কামকেইটা কৰাৰ উপৰিও মই বিভিন্ন ধৰণে কিছুমান খোৱা বস্তু বনাই মেলি মই অক বিক্ৰীও কৰোঁ কৰ্মক্ষেত্ৰতো মই অকণমান নিজেই আগবাঢ়িছোঁ খোৱা বোৱা কিছুমান হেৰি কৰি ৰেচিপি দি মই সবতকে বেছি বনাই ভাল পাওঁ মাছ আৰু মাংস মাছৰ মছলাত দিয়া তৰকাৰীখন মই বনাই বহুত ভাল পাওঁ আৰু মই মাংস বনায়ো ভাল পাওঁ মাংস সব মাংসই মই ভাল পাওঁ যেনে কুকুৰাৰ মাংস ছাগলীৰ মাংস আৰু হাঁহৰ মাংস কেতিয়াবা গাহৰি মাংসও বনাওঁ মই এতিয়া মই আপোনালোকক মোৰ মাছৰ মছলা দিয়া তৰকাৰীখন কেনেকৈ বনায় মই আপোনালোকক ক'ম মই প্ৰথমতে মছলা দিয়া হ'লে পিঁয়াজ নহৰু আদা গোটেইখিনি মিক্সিত মাৰি এটা পেষ্ট বনাই লওঁ আৰু বিলাহী এটাও এক্সট্ৰাকে এটা মিক্সিত মাৰি পেষ্ট এটা বনাই লওঁ প্ৰথমতে মাছখিনি ভালকৈ চাফা কৰি লওঁ ধুই লওঁ তাত নিমখ হালধি অকণমান মিঠাতেল দি লওঁ যাতে মাছটো ভাঙি নাযায় ধুই লৈ কেৰাহীখন গৰম কৰোঁ তাত তেল অকণমান দি মাছখিনি ফ্ৰাই কৰোঁ ফ্ৰাই কৰি নমাই হোৱাৰ পিছত তাত অকণমান তেলত গৰম তেলখিনি যেতিয়া গৰম হ'ব তাত পাচ তেজপাত এখিলা দি তাত কেইটামান ফোৰণ দি পিঁয়াজ নহৰু আদা যিখিনি মই পেষ্ট বনাই থৈছিলোঁ সেই পেষ্টখিনি তেলত দি দিওঁ আৰু সেইখিনি যেতিয়া অকণমান ৰঙচুৱা হ'ব ৰঙচুৱা হোৱাৰ লগে লগে মই তাত মাৰি থোৱা মিক্সিখিনি যিখিনি মই মিক্সত পেষ্ট বনাই থৈছিলোঁ সেইখিনি মই তাৰ লগত মিক্স কৰি অকণমান ৰঙা হোৱালৈকে ভাজি লওঁ ভাজি ভাজি তাত অকণমান মই কুহুমীয়া পানী দিওঁ তাৰ পাছত মই ওপৰত মাছ যিকেইপিচ মই মাছ ফ্ৰাই কৰি লৈছিলোঁ সেই মাছকেইডোখৰ মই তাত দি দিওঁ তাৰপিছত নিমখ অনুযায়ী হালধি গোটা জিৰা মাৰি মিক্সিত খু মই সদায় সাধাৰণতে গোটা জিৰা ধুই থৈ মিক্সিত শুকানকে মাৰি লওঁ তেতিয়া সোৱাদটো অকণমান ভাল হয় তাত জিৰা ধনীয়া সেই মিক্সিত মাৰি থোৱা শুকানকে গুৰাখিনি অকণমান দি পানীত অকণমান উতল আহিবলৈ দিওঁ যেতিয়া মাছখিনি উতল আহিব তাত ধুনীয়াকৈ পাক উঠাৰ পাছত মই নমাই লওঁ নমাই থওঁ আৰু আপোনালোকেও তেনেকৈ সেই কোৱামতে পৰিৱেশন কৰিবচোন বনাই চাব খাই ভাল পাব আৰু মই মাংস সবতকে বেছি ভাল পাওঁ বনাই খাচী মাংস খাচী মাংসও সেই মই একেই মিক্সিত প্ৰথমতে গোটেই নহৰু পিঁয়াজ আদাখিনি মাৰি মিক্সিত পেষ্ট এটা বনাই লওঁ বিলাহী অলপমানো মই বেলেগকৈ বনাই থওঁ তাৰপিছত কেৰাহী এখনত তেল দিওঁ তেলখিনি যেতিয়া গৰম হয় তাত তেজপাত দুখিলামান দি আৰু অকণমান গৰম মছলাখিনি মই প্ৰথমতেই ডালচেনি ইলাচিখিনি তেলত দি তাত মাংসখিনি মই ভাজোঁ মাংসখিনি ভাজি ভাজি যেতিয়া অকণমান ৰঙচুৱা মানে মাংসখিনি অকণমান আধা সিজা নিচিনা হৈ যায় তাত তেতিয়া মই ফ্ৰাই কৰি থোৱা আলুখিনি তাত মই মাংসৰ লগত মিলাই দিওঁ আৰু তাত মই যিখিনি বিলাহী পেষ্ট বনাই থৈছিলোঁ সেই পেষ্টখিনি তাত মই মিলাই দিওঁ তাৰপিছত ভাজি ভাজি তাত মই অকণমান পানী দিওঁ সাধাৰণতে চাবলৈ গ'লে মই মাং খাচী মাংস সদায় প্ৰেছাৰ কুকাৰত বনাওঁ যিহেতু মোৰ ঘৰত বয়সস্থ মানুহ আছে মোৰ ল'ৰাটো সৰু হৈ আছে সি ভালকৈ চুবাব নোৱাৰিব আৰু প্ৰেছাৰ কুকাৰত বনালে খাহী মাংস পুতুককৈ সিজে পাঁচটামান হুইছেল দি দিলেই সবে খাব পাৰে কিছুমানৰ দাঁতৰ অসুবিধা থাকে দাঁতৰ প্ৰব্লেম থাকে তেওঁলোকেও খাব পাৰিব আৰু বয়সস্থ মানুহৰ কাৰণে খাবলৈও সহজ হয় এয়াই মোৰ বনোৱা দুটা পদ্ধতি আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ